অ কওকচোন অ অ এখন মেখেলাত চল্লিছ টকা চাদৰ পটি লগালে ডেৰশ টকা যোৰা ব্লাউজ এটা চিলালে আঢ়ৈশ অ বাৰু হ'ব দিয়কচোন বাৰু যদি আপোনাক বেলেগো কিবা কিবি লাগে মোৰ দোকানত সব বস্তুয়ে পায় বাৰু মই মানে চিলাই কৰি থাকোঁ যে মেখেলা চাদৰ যি লাগে আৰু অ আহিব আহিব আহিব আছে আছে আছে সব বস্তুৱে আছে মুঠতে আপোনাক যদি লাগে আহি যাব কি লাগে চাদৰ মেখেলা অ চাদৰ এনেও হেৰি কি কয় বুটা হেৰি বান্ধো হয় মানে আৰু মেখেলাও চিলাওঁ অ

অ হ'ব দিয়ক আহিব আপুনি কি কয় কেতিয়ালৈ আহে মই থাকোঁৱেই ইয়াত পাবয়ে আৰু খালী মোৰ এয়ায়েই কাম এতিয়া আজিকালি মানে কটনৰ কাপোৰ আৰু কটনৰ মানে অলপ বেলেগো থাকে টেৰিকটৰ কাপোৰো থাকে পলিষ্টাৰৰ থাকে সব কাপোৰেই আছে আপোনাক যি কাপোৰ লাগে আৰু আপোনাক ইচ্ছামতে ধৰি লওক নিজৰ হেৰি কৰি দিব পাৰে আৰু কাপোৰ চিলাব কাৰণে মোৰতো চিলোৱাই কাম আৰু অ আছে আছে নহ'লেও মই চিলাই দিব পাৰিম নহয় কাপোৰ মিটাৰ অ মিটাৰ কাপোৰ আছে মিটাৰ কাপোৰে মই ধুনীয়াকৈ চিলাই দিম আপুনি যদি আপোনাৰ পচন্দ হয় তেতিয়াহ'লে হা হা এনে মই এনে ব্লাউজটো চিলোৱাই এতিয়া আঢ়ৈশ লওঁ তাৰপিছত আৰু কাপোৰ